মই ভাবোঁ ভ্ৰমণৰ মূল উদ্দেশ্যই হৈছে কোনো এটা নতুন বিষয়ৰ ওপৰত জ্ঞান আয়ত্ব কৰা কোনো এটা নতুন বস্তু শিকা কোনো সেই সেই সেইটো লাগিলে ব্যৱহাৰৰ ক্ষেত্ৰতে হওক কোনো এখন ঠাইৰ ক্ষেত্ৰতে হওক সেই ঠাইখনৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি চাল চলন আৰু খোৱা বোৱাৰ মানে প্ৰক্ৰিয়া আদি বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে গতিকে মই ময়ো কোনো এখন ঠাই যদি ভ্ৰমণ কৰিব গৈছোঁ তো সেই ঠাইখনৰ ওপৰত জ্ঞান আয়ত্ব কৰিবৰ বাবেই বাট সেই ঠাইখনৰ বিষয়বস্তু শিকিবৰ বাবে যাওঁ মোৰ যিমান দূৰ মনত আছে মই যেতিয়া ক্লাছ এইটত আছিলোঁ তেতিয়া মই ভূটানলৈ গৈছিলোঁ ভূটানলৈ যাওঁতে মই তাত শিকিলোঁ যে আমাৰ অসমখনত যিমান লেতেৰা আছে য'তে ত'তে আপুনি য'তে ত'তে চকু ঘূৰালে দেখিব জাবৰ জোঁথৰ পৰি একেবাৰে মানে ওচৰত যাব নোৱাৰা অৱস্থা হৈ থাকে কিন্তু ভূটানত ভূটানৰ বৰ্ডাৰৰ পৰা আপুনি ক'তো লেতেৰা বস্তু মানে বিচাৰি নাপায় তো চব চাফা একদম পৰিষ্কাৰ নিৰ্দিষ্ট জেগাতহে কিবা লেতেৰা ঘৰৰ লেতেৰা বস্তু পেলায় গতিকে সেইটো বস্তু মই শিকিলোঁ যে যদি ভূটানখনৰ নিচিনা এখন মানে ঠাইত যদি এনেকুৱা মানে ইমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰে এটা নিৰ্দিষ্ট নিয়মত চলিব পাৰে মানুহ আমাৰ অসমত কিয় নোৱাৰে অসমতো আমাৰ এই মানে এই ব্যৱস্থাটো ল'ব পাৰি আৰু সেই সেই ভূটানত দেখি পেলাই সেই ভূটানৰ বস্তুটো শিকিয়েই মই মোৰ মোৰ ঠাইটো মই এইটো মানে মোৰ ঠাইতো মই তেনেকুৱা কৰিব বিচাৰোঁ যাতে সেইখন মানে পৰিষ্কাৰ হৈ থাকে আৰু ইয়াৰ উপৰিও মই তেওঁলোকৰ বিভিন্ন ৰীতি নীতিৰ বিষয়ে মানে অলপ শিকিব পাৰিছিলোঁ তেওঁলোকৰ ভাষাটো তেওঁলোকে ব্যৱহাৰ কৰা মুদ্ৰা আদি আদিৰ ওপৰত মানে শিক্ষা মানে শিকা শিক্ষা ল'ব পাৰিছিলোঁ আৰু তেওঁলোকৰ তেওঁলোকৰ মই এটা দেখিলোঁ তেওঁলোকৰ ঘৰত মানে ঘৰৰ ঘৰত একোটা মানে প্ৰতীক হিচাপ প্ৰতীকেই নে কি নাজানো কিন্তু প্ৰতীকৰ নিচিনাকৈ থাকে এটা ড্ৰেগন থাকে যোনটো তেওঁলোকে প্ৰত্যেকটো ঘৰতে থাকে তো সেই সেই বিষয়টো মই গম পালোঁ গতিকে ভ্ৰমণৰ জৰিয়তে মানুহে শিক্ষা লাম লাভ কৰিব পাৰে আৰু ভ্ৰমণৰ মূল উদ্দেশ্যই শিক্ষা বুলি মই ভাবোঁ নতুন বস্তুৰ ওপৰত জ্ঞান আয়ত্ব কৰা বুলি মই ভাবোঁ